আমি পৰিয়ালৰ সৈতে একেলগতে হ'বলৈ অঁ হৈয়ে থাকোঁ প্ৰায়ে কাৰণ আমাৰ ছোৱালীৰ বাৰ্থডে' হওক বা আমাৰ এনিভাৰ্চেৰিয়ে হওক সকলো ধৰণৰ মানে উদযাপন মানে প্ৰত্য়েক বছৰে হৈয়ে থাকে আৰু যেতিয়াই এই মানে এনিভাৰ্চেৰিয়ে হওক বা বাৰ্থডেয়ে হওক তেতিয়াই আমি পৰিয়ালৰ সকলোকে মাতোঁ আৰু মাতি এসাঁজ দুসাঁজ লগতে একেলগতে খাওঁ ভাল লাগে তেনেকুৱা মানে বহুত ভাল লাগে তেনেদৰে আৰু অভিজ্ঞতা তেনেদৰে মানে পাতি পাতিয়ে থাকোঁ তাৰপিছত অভিজ্ঞতা পাজ ফালৰপৰা যদি মই ক'বলৈ যাওঁ অলপ দিনৰ আগতে মানে ভণ্টীৰ বিয়া এখন হৈ গৈছিলে কাৰণ তাইৰ বিয়া হ'ল বৰবিয়া হৈছিলে তাৰ পাছত বেছিদিন হোৱা নাই একদম খুব মনত থাকিবলগীয়া মানে বিয়াখন সঁচাকৈয়ে বহুত ভাল লাগিছিলে এই ভণ্টীৰ বিয়াত মই মানে গ'লোঁ পোন্ধৰ দিনমানৰ আগতে গৈছো বিয়াৰ কাৰণ তাতকৈ আগতীয়াকৈ এমাহমানৰ আগতে মোৰ যাবলৈ যাবলৈ মন থাকিছিল আছিলে কিন্তু ছোৱালীৰ স্কুল দি ল'লো যে সেইকাৰণে ছোৱালীৰ কাৰণেও প্ৰায় মই যাব নোৱাৰিলোঁ তথাপিও যিগিদিন গৈছো আছো তাতে বিয়া একদম মানে গোটেইগিদিন মানে ফূৰ্তি ফাৰ্তাকৈ থাকিছোঁ কাৰণ সকলোকে লগ পাইছোঁ গাঁৱৰ ওচৰে পাজৰে তাৰ পিছত আকৌ গোটেই আমাৰ পৰিয়ালৰ মানুহখিনি আহি আছে গৈ আছে খবৰ লৈ আছে ভাল লাগিছে সকলোকে এনেদৰে মানে পইত এনেকৈ সঁচাকৈয়ে বা যিকোনো কিবা এটা অনুষ্ঠানতহে সকলোক সদায়তো লগ পোৱা নাযায় ন অনুষ্ঠানবিলাকতহে লগ পোৱা যায় আৰু তেনেকুৱা অনুষ্ঠানবিলাকত প্ৰত্য়েক বছৰেকৰ মূৰত এব বা বাৰ্থডে হওক বা এনিভাৰ্চেৰি হওক বছৰেকৰ মূৰতহে আহে তেনেকৈ লগ পাওঁ কিন্তু সেই মানে বিয়া এখনৰ কথা কৈছোঁ ভা ভণ্টীৰ বিয়া তাইৰ বিয়াত মানে এনেকৈ পৰিয়ালৰ সকলোকে লগ পাইছোঁ যিহেতু খুব ভাল লাগিছে সদায়তো লগ পোৱা নহয় ন বহুদিনৰ মূৰত এবাৰে লগ পাওঁ সকলোৱে লগত ফূৰ্তি ফাৰ্তা কৰিছোঁ থকাৰ কেইদিনা মানে সঁচাকৈয়ে বিয়াৰ আগৰপৰাই একদম আমাৰ ঘৰত একদম পূৰা ফূৰ্তি ফাৰ্তা পৰিয়ালৰ মানুহৰ লগত পূৰা ফূৰ্তি ফাৰ্তা হৈ আছে খোৱা বোৱা একেলগতে একে একেলগতে খাইছোঁ বইছোঁ খুব ভাল লাগিছে বিয়াৰ আগৰ পৰাই আমাৰ একদম ধুম ধামেৰে চলিয়ে আছে এমাহমানৰ আগৰ পৰাই আমাৰ বিয়া মানে বহুত ভাল লাগিছে সকলোকে লগ পাইছোঁ তাৰ পাছত বিয়াৰ আগত মানে আমাৰ এটা নিয়ম থাকে বিয়া আমাৰ কি বুলি কয় ভোজ ভাত দিয়া হয় মানে ডেকা জীয়ৰীৰ ভোজ ভাত সেই ডেকা জীয়ৰীৰ ভোজ ভাত আমাৰ বিয়াৰ মানে তিনিদিনমানৰ আগতেই দিয়া হ'ল খুব ভাল লাগিছিলে মানে বিয়া এনেকেই সকলোকে লগ পাইছোঁ সদায় লগ পোৱা নহয় জানো সদায় লগ নাপাওঁ বহুদিনৰ মূৰত এবাৰে লগ পাওঁ ভাল লাগে চবকে মানে লগ পাইছোঁ একেলগতে খাইছোঁ বইছোঁ ফূৰ্তি কৰিছোঁ বাহঁতেও লগ পাইছোঁ ভিনদেউ সেই গোটেইখনকে তাৰ পিছত ইপিনে গুৱাহাটীৰ পৰা মানুহ আমাৰ বাহেঁত পেহীহেঁত তাৰ পাছত আকৌ লখিমপুৰৰ পৰা আপা নিচা তাৰ পিছত এইপিনে আকৌ ধেমাজিৰপৰা আমাৰ আপা নিচা তাৰ পিছত খুৰীহেঁত মামাহেঁত দাইহেঁত আকৌ সকলোকে লগ পাইছোঁ পেহা পেহী ভাল লাগিছে এনেকুৱা এটা অনুষ্ঠানত সকলোকে লগ পাইছোঁ যে সঁচাকৈয়ে বহুত ভাল লাগিছে তাতে আকৌ আমাৰ বিয়াখন ভণ্টীৰ বিয়াখন হ'ল মানে একদম বিহুৰ ওচৰত ব'হাগ বিহুৰ ওচৰত খুব ভাল লাগিছে তাতে একদম ঢোল চোল লৈ গাঁৱৰ ডেকা জীয়ৰীবিলাকে ফূৰ্তি কৰিছে খাইছে বইছে নাচিছে সঁচাকৈয়ে বহুত ভাল লাগিছে ভোজ ভাততো চবকে লগ পাইছোঁ যিহেতু চব সকলোৰে লগত মুখা মুখিকৈ এসাঁজ খাইছোঁ পৰিয়ালৰ লগত দেখা শুনাকৈ কিমান যে ভাল লাগিছে এইটো এটা বহুত ফূৰ্তি মানে ফূৰ্তি লাগিলে আৰু ফূৰ্তি মানে ইমানে ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰিলোঁ বিয়াখনত তাৰ পিছত আকৌ বিয়াৰ আগদিনাখন আকৌ আমাৰ মেহেন্দী মানে কইনাজনীক মেহেন্দী দিয়া হয় তেতিয়াও মানে আমাৰ এটা মানে একদম ভাল লাগে গোটেই গাঁৱৰ মানুহবিলাক আহে গাঁৱৰ ওচৰৰ পাজৰৰ মানুহবিলাক আহে তাৰ পাছত আকৌ পৰিয়ালৰ মানুহবিলাকতো থাকেই বিয়া ভোজ ভাতৰপৰা আছেহিয়ে খুব ভাল লাগিছিলে গোটেইখনকে লগ পাইছোঁ মেহেন্দী এপিনে কইনাক মেহেন্দী দিয়া আছে তাৰ পিছত এফালে সকলোৱে গাঁৱত ডেকা জীয়ৰী ঢোল চোল লৈ পূৰা বিহু নাচিছে ফূৰ্তি কৰিছে সঁচাকৈয়ে বহুত ভাল লাগিছে আৰু গোটেইখনে একেলগতে নাচিছে নাচিও মেহেন্দী দি যেতিয়া হৈছে আকৌ একেলগতে পূৰা মেহেন্দী দি ভাত খাইছোঁ গোটেইখনে একেলগতে মুখা মুখিকৈ বহি ভাত খাইছোঁ সকলোৱে ফূৰ্তি কৰিছোঁ মানে বহুত ভাল লাগিছে নাচি বাগি একদম পূৰা ফূৰ্তি কৰিছোঁ তাৰ পিছত আকৌ বিয়াৰ দিনাখন পিছদিনাখন আকৌ বিয়া হ'লেই নহয় বিয়াৰ দিনাখনতো একদম খুব ভাল লাগিছে বিয়াৰ দিনাখনি একদম জোৰোণ দিবলৈ আহিছে জোৰোণ দিওঁতে দৰাঘৰৰপৰা জোৰোণ দিবলৈ তেওঁলোকৰ মাক আহিছে মানে বৌয়েকহঁত আহিছে তাৰ পিছত আকৌ খুৰীয়েকহঁত দদায়েকহঁত মানে দহজনমান মানুহ আহিছে জোৰোণ দিবলৈ আহোঁঁতে ৰাতিপুৱা তেওঁলোকে জোৰোণ দি থৈ গ'লহি সেইখিনি টাইমতো বহুত ভাল লাগিছে তেওঁলোকে তেওঁলোকে জোৰোণ দিয়া পৰ্ব সেইখিনিটো একদম গোটেই পৰিয়ালৰ মানুহখিনি একেলগতে লগ হৈছোঁ তেওঁলোকৰ ফালৰ সেই ফালৰপৰাও মানুহ আহিছে আমাৰ ইয়াৰ পৰিয়ালৰ মানুহখিনি একেলগতে লগ হৈ জোৰোণ দিছে খুব ভাল লাগিছে তেওঁলোকে আকৌ জোৰোণ দি আকৌ সন্ধিয়ালৈ কইনা নিবলৈ আহিলেই দৰাই কইনা নিবলৈ আহোঁতেও তেওঁলোকে একদম ঢোল তাল লৈ একদম দৰাঘৰৰ ফালে কেনেকুৱা ফূৰ্তি কৰি আহিছে ফূৰ্তি ঢোল চোল লৈ একদম একদম কইনা নিবলৈ আহিলে আৰু সন্ধিয়াতে আহিলে যিহেতু আমাৰ মানে বিয়াখন সাতটা মান বজাত কইনা নিবলৈ আহিলেই দৰাই তাৰ পিছত কইনা চইনা লৈ একদম ঢোল চোল লৈ ফূৰ্তি কৰিছে গোটেইখনে আমাৰো ইয়াৰ ফালৰপৰা কইনা ঘৰৰপৰা ঢোল তাল লৈ সকলোৱে মানে বহুত ফূৰ্তি কৰিছে ইমান ধুনীয়া ইম সকলোৱে যেতিয়া একেলগতে লগ হৈ ফূৰ্তি ফাৰ্তা কৰোঁ বহুত ভাল লাগে সদায় পোৱা নাযায় এনেদৰে ফূৰ্তি ফাৰ্তা কৰি মানে বিয়াখন কইনা ঢোল চোল লৈ এনেকৈ ফূৰ্তি ফাৰ্তা কৰে আমাৰ এইফালেও পূৰা কইনা ঘৰৰপৰা একদম ঢোল চোল লৈ পূৰা ফূৰ্তি কৰিছে ফূৰ্তি কৰি তেওঁলোকে সমাজত কি কি নিয়ম কৰিব লাগে তেওঁলোকে নিয়মবিলাক কৰিছে আৰু কৰি মেলি কইনা যেতিয়া বিদায় দিলোঁ আৰু ত' ইমানখিনিলৈকে মই বহুত ফূৰ্তি লাগি থাকিলে তাৰ পিছত বহুত ফূৰ্তি লাগে এনেকৈ পৰিয়ালৰ লগত লগ হ'লোঁ ইমান দিনৰ মূৰত বহ বহুত বছৰৰ মূৰত এনেকৈ লগ পোৱা হয় যে ভাল লাগে আৰু